আমি নতুন নৱপ্ৰজন্মৰ বহুতো আগ্ৰহী দেখিব পাৰিছোঁ যেনে প্ৰতিবছৰে আমাৰ গাঁৱত নামঘৰত ভাদ মাহত ৰাতি নৱপ্ৰজন্ম নামঘৰত গৈ দিহানাম বৰগীত নাম প্ৰসংগ কৰি নতুন প্ৰজন্মৰখিনি ধৰ্মৰ প্ৰতি আগ্ৰহী হয় আৰু প্ৰতিবছৰে এখন গাঁও ৰাইজ মিলি বৰসবাহ পাতে দিনত নাম প্ৰসং আৰু ৰাতিলৈ ভাওনা হয় সেইসমূহ বিষয়ে আমাৰ ন নৱপ্ৰজন্ম আগ্ৰহী দেখিব পাৰিছোঁ আমাৰ নৱপ্ৰজন্মৰখিনি ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত বহুত আগবাঢ়ি বাঢ়ি গৈছে আৰু আগৰ ধৰ্মৰ আমি এটা দেখিব পাৰিছোঁ আৰু এতিয়া ধৰ্ম মাজত আমি পাৰ্থক্য এটাই দেখিছোঁ আগতে আছিল বামুণীয়া আৰু এতিয়া হৈ গ'ল শংকৰসংঘ বামুণীয়া এক শৰণ ভাগৱতীয়া এইবিলাক ওলাই আগৰ যি পুৰণা ৰীতি নীতি আছিল সেইসমূহ ৰীতি নীতি প্ৰায় নাইকিয়া হৈছে বুলি আমাৰ মনত দেখা দিছে যিহেতুকে আমি নতুন প্ৰজন্মই এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব নতুন প্ৰজন্মই নতুন প্ৰজন্মই আমি এটা কামেই কৰিব লাগিব যে যিসকল আৰু নতুন প্ৰজন্ম উঠি আহিছে সেইসকল নতুন প্ৰজন্মক নামঘৰত দিহা পৰামৰ্শ দি ৰাইজৰ লগত যি আমি নাজানো সেইসকল সেই সকলো কথা শিকি বুজি ৰাইজৰ যি অৰিহণা আছে সেই অৰিহণা আমি লৈ নজনা কথা শিকি আমি বুজি লওঁ আৰু তাৰপিছত যি পিছতীয়া যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমি কেনেকৈ আগবাঢ়িব পাৰিম তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেনেদৰে নতুন প্ৰজন্মই আগবাঢ়ি যাব লাগিব আৰু আগৰ যি ধৰ্ম ৰীতি নীতি আছিলে সেই ৰীতি নীতি বান্ধোন এতিয়া প্ৰায় নাইকিয়া হৈছে বুলি ক'ব পাৰি যিহেতুকে নতুন প্ৰজন্মই সেই ৰীতি নীতিসমূহ মানি নচলে কাৰণ আগতে আছিল বামুণীয়া আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই যি সৃষ্টিৰাজি কৰি থৈ গ'ল সেই সৃষ্টিৰাজি আমাৰ নতুন প্ৰজন্মই আঁকোৱালি লৈছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁ যিহেতুকে এতিয়া বৰ্তমান শংকৰসংঘ বা এক শৰণ ভাগৱতীয়া বা বামুণীয়া এইসকলৰ আটাইতকৈ বেছি প্ৰিয় হৈছে শংকৰসংঘ বা এক শৰণ ভাগৱতীয়া বা বামুণীয়া এইটো নতুন প্ৰজন্মই বিবেক বিচাৰ কৰি আমি নতুন প্ৰজন্মই শংকৰসংঘ আমি যি ৰীতি নীতি আছে সেয়া আমি মানিবলৈ চেষ্টা কৰিছোঁ যিহেতুকে নতুন প্ৰজন্ম আমি আমি নতুন প্ৰজন্ম হৈ আমি আগবাঢ়ি যোৱাতো বিচাৰোঁ গতিকে যি আৰু নতুন প্ৰজন্ম আহি আছে তেওঁলোকক আমি কেনেকৈ আৰু আগবঢ়াই নিব পাৰোঁ বা কেনেকৈ আৰু শিকিব পাৰোঁ ভগৱানৰ নাম গুণানুকীৰ্তন বা বৰগীত কীৰ্তন ঘোষা ভাগৱত কেনেকৈ শিকিব পাৰিম তাৰ লগত সংগতি ৰাখি বা আগৰ যি পৌৰাণিক ৰীতি নীতি আছিলে সকলো ৰীতি নীতি মানি আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম সেই কথা ভাবি আমি নতুন প্ৰজন্মই যি আগৰ জ্যেষ্ঠ গুণী জ্ঞানী ব্যক্তিসকল আছিল তেওঁলোকৰ লগত আমি আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ সেই গতিকে আমি যি নতুন প্ৰজন্মই ভাবিছোঁ সেয়া হ'ব আৰু অনাগত দিনত যি যিয়ে আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকল আছে সেই ব্যক্তিসকলো আমাক আগহাত দিছে বুলি আমি ক'ব বিচাৰিছোঁ যিহেতুকে তেওঁলোকে আমাক আগবঢ়াই দিছে আমাক শিকাইছে ইমানখিনি কৰাৰ বাবে গাঁৱৰ গুণী জ্ঞানীসকল সকলো ব্যক্তিলৈ আমাৰ অতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ৰাইজৰ লগত থাকি আমি অতি আনন্দিত ৰাইজে যি আমাক শিকাইছে সেয়া আমি শিৰগত পাৰি আমি মানি লৈছোঁ কৃষ্ণ